হেল্ল' মই মানে খাচি মঙহ নেখাওঁৱেই হাঁহ নেখাওঁ মই মানে অকণমান ভাল পাওঁ ব্ৰইলাৰটোৱে বহুতে আকৌ ব্ৰইলাৰ নেখায় মই আকৌ ব্ৰইলাৰটোহে ভাল পাওঁ সেইটো আৰু কি কৰোঁ আনি ভালকে অকণমান কুহুমীয়া গৰম পানী দি ধুই পেলাওঁ ধুলে মানে তাত ধূলি বালিও থাকে আৰু কিছু বীজাণুও গৰম পানীকণৰ কাটা যায় তাৰ পিছত পাতল খৰাহীত দি থৈ দিওঁ পানীটো গুচি যায় তাৰ পিছত কি কৰো আদা নহৰু জলকীয়া এইয়া ভালকে পিহি লওঁ জালুক জিৰা সেয়া ভালকে পিহি লৈ পেলাই মাংসখিনিত দি অকণমান গৰম তেল দি পেলাই মাংসখিনি মঠি পেলাওঁ মাংসখিনি মঠি লৈ থৈ লওঁ থোৱাৰ পাছত আৰু কেৰাহীত তেল দিওঁ দিয়া পিছত ধুনীয়াকে আলু পিয়াজ কাটি লওঁ পিয়াজখিনি তেলত দি দি লোৱাৰ পিছত আৰু যেতিয়া পিয়াজখিনি হ'ব তাৰ পিছত মানে মাংসখিনি দি দিওঁ মাংসখিনি দি পেলাই অকণমান সময় ভাজি থাকোঁ তাৰ পিছত ভাজি ভাজি যেতিয়া অকণমান মিঠা বৰণীয়া নিচিনা হ'ব তেতিয়া পানী উতলাই ৰাখোঁ উতলা পানী তাত খুব কম পৰিমাণে দি পেলাই অলপ সিজিবলে দিওঁ কিন্তু বেছি মই কিনা মচলা ব্যৱহাৰ নকৰোঁ এই জিৰাটো জালুক সেয়া মই আকৌ গৰম মচলা এয়া মই নিজে পতাত পিচি পেলাই বনালে যিটো ভাল লাগে খাই কিন্তু এই কিনা মচলা পেকেটটো দিলে ভাল নালাগে কেতিয়াবা আকৌ তাত বালি বালি নিচিনাও হয় খালে কিবা আৰু কেৰাহী তলিত কিবা খিচ খিচ খাচ খাচ তেনেকুৱা নিচিনা লাগে সম্ভৱ চাগে পেকেট মচলাৰ সেইটো চাগে বালিয়েই সেইটো মচলা দি পেলাই মাংসখিনি খাই ভাল নালাগে নিজে পতাত পিচি কেঁচা জলকীয়া কিছুমানে শুকান জলকীয়া দিয়ে কিন্তু মই শুকান জলকীয়াটো দিলে ভাল নেপাওঁ শুকান জলকীয়া চালটো মাংসত মানে কিবা ওপঙি থকা নিচিনা লাগে আৰু চালটোৱে হয়তো মানুহৰ পেটত অপকাৰো কৰিব কাৰণ সেই শুকান জলকীয়া চালটো পেটৰ কাৰণে বেয়াই চালটো হজম নহয় কেঁচা জলকীয়াটো পিচিলে তাত একো হেৰি নাথাকে পতাত একদম ধুনীয়াকে মচলাৰ লগত গুৰি হৈ যায় সেইটোহে ভাল খাবলে কেঁচাটো তাত আমি কিনা মচলাবিলাক জলকীয়া পেকেট বা অন্য মচলাৰ পেকেট সেইবিলাক আমি একো নিদিওঁ তেনেকে বনাই পেলাই খুৱাওঁ মানুহে কয় আপুনি কেনেকে বনাই সোধে আৰু সুধিলে কওঁ যে এনেকে এনেকে বনাওঁ এনেকে বনাবিচোন বনালে খাই ভাল পাবি কেতিয়াবা আকৌ আহে এইটো শিকাই দিয়কচোন আমাক মই বোলো মাংস লৈ আহিবি ধুনীয়াকে মোৰ ওচৰত বহি থাকিবি মই কৈ থাকিম তহঁতে ধুনীয়াকে বনাই থাকিবি সেই তেনেকৈ মাংস আনে আৰু আনিলে সিহঁত ওচৰতে বহি লয় ময়ো ওচৰতে বহি লওঁ লৈ মচলাখিনি ময়ে পিচি দিওঁ মাংসখিনিও তেনেকৈ ময়ে ধুই কৰি চব যোগাৰ কৰি দিওঁ আলু চালু কাটি দিওঁ পিয়াজ কাটি দিওঁ তেতিয়া সিহঁতক কওঁ যে এই জলকীয়া জিৰা তাৰ পিছত জালুক নহৰু এইখিনি যিখিনি পিচিলি সেই পিচাখিনি তেল অকণমান দি পেলাই মাংসখিনি মঠি পেলা মাংসখিনি মঠিলে মানে এনেকুৱা হ'ব মানে কোমলৰ নিচিনা হৈ যায়গে তাৰ পিছত কি কয় কেৰাহীত তেল দি পেলাই পিয়াজখিনি অলপ মিছাবলীয়াকে ভাজি লৈ আলুখিনি অলপ ভাজি ল'ব লাগে আলুখিনি ভাজি লৈ পেলাই আৰু তাৰ পিছত মাংসখিনি ভাজিব লাগে আলুখিনিক ভাজি পেলাই কাঢ়ি থৈ দিব লাগে অলপ কাঢ়ি থৈ দি পেলাই তাৰ পিছতহে মাংসখিনি ভাজিব লাগে মাংসখিনি ভাজি ভজা হোৱাৰ পিছতহে আকৌ এই আলুখিনি দি ভাজি তাৰ লগতে মিক্স কৰি ভাজি পেলাই তেতিয়া উতলা গৰম পানী থাকে তেতিয়া সেই গৰম পানী দি দিব লাগে তেনেকে আৰু সিহঁতক কৈ থাকো বনাই আৰু বনালে মইও খাওঁ সিহঁতেও খাই খাই ভাল পায় আৰু এতিয়া সিহঁতেও তেনেকে বনাই আহি পেলাই মোক আহি কয় কয় যে আপুনি বনোৱা মতে আমি বনালোঁ কালি ঘৰত আমাৰ ঘৰত আৰু খাই চবেই ভাল পাইছে আপোনাৰ কথা কৈ আছে আপোনাৰ আপোনাৰ কথা কৈ আছে যে আপুনি ইমান ধুনীয়া মাংস বনায় আমাৰ ঘৰলে যাবচোন কেতিয়াবা আপুনিও আমাৰ ঘৰতে বাৰু হেৰি আমি মাংস আনিম বনাব আপুনিও খাব আমি চবেই খাম কওঁ আৰু যাম আৰু তহঁতে মাতিবি আৰু কোনদিনা মাংস আন